মই শিৱসাগৰ মেডিকেলত আছিলোঁ মোৰ মোৰ এই মাৰ গাটো বৰ ঠিক নাই মানে তাকে মই কালি থাকিলোহি এ থাকোতে বৰ অসুবিধা পালোঁ মানে মোৰ ৰুম চুমবিলাকৰ ভাল নহয় লেট্ৰিন বাথৰুম ভাল নহয় তাকে মানে বহুত অসুবিধা পালোঁ আপোনালোকে অঁ নাই একো ছুইপাৰ টুইপাৰ নাই নাই পোৱা ছুটীত ছুটীত থাকিলে নহ'ব নহয় দাদা আজি আমাৰ বহুত অসুবিধা হৈছে নহ্ এইবোৰ এতিয়া লেতেৰা হৈছে মাৰো গা ভাল নাই এতিয়া বাথৰুম হৈছে গোন্ধ আহিছে প্ৰব্লেম হৈছে হয় মই তাকে ভাবিছোঁ বোলো মই এই কমপ্লেইনটো দি দিও বোলো ইমান বোলো লেতেৰা হৈ আছে

নাই বেয়া পাব লগা কি আছে এতিয়া মই এতিয়া এতিয়া মই এতিয়া বেলেগ মানুহ আহিলে কি ক'ব বাৰু এতিয়া আপোনালোকক সেইকাৰণে কৈছোঁ সোনকালে পাৰিলে হেৰি কৰি দিয়ক আৰি চাফা কৰি দিয়ক মাক এডমিট কৰালোৱে বোলো কালি থাকিলোঁ বোলো কালি বহুত অসুবিধা পালোঁ মানে ইমান বহুত লেতেৰা আহিছিল অঁ আৰু কৈ দিয়ক লগালগ পঠিয়াই লগালগ পঠাই দিয়ক অঁ নাই বেলেগ পঠাই দিয়ক লগালগ মই নহ'লে আকৌ ফোন কৰিম আৰু আকৌ কমপ্লেইন দিয়ে থাকিম আপোনাৰ তালৈ অঁ অঁ ঠিক আছে কৰি দিয়ক জল্দি